স্কুলত মোৰ প্ৰিয় ছাবজেক্ট হিচাপে আছিল বিশেষকৈ অসমীয়া বিষয়টো কাৰণ মই এজন অসমীয়া ল'ৰা অসমতে মোৰ জন্ম মোৰ মা দেউতা অসমীয়া গতিকে মই সৰুৰে পৰা অসমীয়াই কওঁ অসমীয়া ভালদৰে বুজি পাওঁ মোৰ মাতৃভাষা হয় সেইবাবে বিশেষকৈ ক'বলৈ গ'লে অসমীয়া ছাবজেক্টটো মোৰ বিশেষ প্ৰিয় ছাবজেক্ট আছিল